হয় মোৰ নাম বিকাশ বৰা মই আপোনালোকৰ বেংকলৈ যোৱাকালি গৈছিলোঁ ষ্টেট বেংকলৈ তাৰ আপোনালোকৰ বেংকৰ এজন কাষ্টমাৰে মোৰ ওপৰত অলপ বেলেগ বেয়া ব্যৱহাৰ কৰিছিল মই যেতিয়া তেওঁৰ পৰা এটা মোৰ একাউণ্ট এটা ব্লক হৈ আছিল সেই একাউণ্টৰ বিষয়ত জানিব বিচাৰত তেখেতে মোৰ ওপৰত অলপ বেয়া ব্যৱহাৰ কৰিছিল তো সেই ব্যক্তিজনৰ ওপৰত মই এটা কমপ্লেইণ্ট দিব পাৰিছোঁ বিচাৰিছোঁ অঁ তেখেতৰ নামটো হৈছে অবিনাশ বৰা মই যিমান মানে বেংকৰ পৰা বেলেগ এজনৰ পৰা জানিব বিচাৰোঁ তেওঁৰ নাম হৈছে অবিনাশ বৰা তেওঁ কাষ্টমাৰ হেল্পলাইনত থাকে তো আপুনি অনুগ্ৰহ কৰিছোঁ তা সেই ব্যক্তিজনৰ ওপৰত অলপ একশ্যন লয় যাতে এই বেয়া নাপাওঁ অনুগ্ৰহ কৰি আপুনি থাকিব সেই ব্যক্তিজনৰ পৰা যদি নেক্সট টাইম যদি তেনেকুৱা বিহেভিয়াৰ কৰে হয়তো ছাগৈ তেখেতৰ ওপৰত অলপ একশ্যন ল'বলগীয়া হ'বও পাৰে কাৰণ অন্য কা বাৰু ধন্যবাদ ধন্যবাদ আপুনি আপোনাৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰিব নিশ্চয় অঁহ্ ধন্যবাদ আপুনি মোক এইকণ সময় দিয়াৰ কাৰণে আপুনি মোৰ প্ৰব্লেমটো বুজাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ অঁ আৰু এটা কথা জানিব পাৰিম নেকি বাৰু অঁ নেক্সট টাইম যদি এনেকুৱা যদি তেখেতে যদি মোৰ লগত যদি এনেকুৱা ব্যৱহাৰ কৰে তো মই আপোনালোকলৈকে কল কৰিব পাৰিমনে যে অঁ ধন্যবাদ ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোক আমাক সময় দিয়া কাৰণে থেংক ইউ